মই বিছালৰপৰা যোৱা কালি এটা জিন্স লৈছিলোঁ জিন্সটো বহুত বেছি ভাল কম দামতে বহুত মই কম্ফৰ্টেবল জিন্স এটা পাই গ'লোঁ হাঁ